হয় নৃত্যৰ লগত জড়িত কিছুমান সপোন আছে বহুতো ল'ৰা ছোৱালী নৃত্য কৰি বহুত ভাল পায় আৰু তেওঁ সেই নৃত্যত আগুৱাই গৈ কেনে ভাল ডাঞ্চাৰ হয় যাতে ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীসমূহক নাচ শিকাব পাৰে ভাল ডাঞ্চ শিকাব নৃত্য শিকাব পাৰে আৰু মোৰ লক্ষ্য এয়াই যে যে মই ভাল এজনী নাচনী হোৱাৰ আৰু এজনী শিক্ষয়িত্ৰী হোৱাৰ আৰু এগৰাকী ভাল ৰান্ধনী হোৱাৰ এই তিনিওটাই মোৰ সপোন হয়